অঁ মনোজ হয়নে অঁ ভালনে অঁ ভালেই এই খেতি কেনেকুৱা

কি হেৰি কৈছে ব্যৱস্থা কৰিছে পানীৰ কথাটো কি কৰিম বুলি ভাবিছে আপোনালোকৰ পথাৰত অঁ হয় নেকি বৰ ভাল হোৱা নাই নহ্ আমাৰ এইফালেও বৰষুণ আমাৰো মোৰ খেতি এইবাৰ বৰ ভাল নহয় মানে বৰষুণৰতো জানাই আৰু কি সমস্যা হৈছে তাতে আকৌ বৰষুণৰতো বৰষুণটো বৰষুণেই তাতে আকৌ আমাৰ এইবোৰ পানীৰ হেৰিটো বৰ ভাল নহয় দেখিছানে ব্যৱস্থাটো এই ধান এইবাৰ মালভোগ মাচুৰি তাৰপৰা জহা বৰা সেইবিলাকে আও তুমি অঁ অঁ আমাৰ এই এখিনি জ্বলিলেই বৰষুণৰ অভাৱত পানীৰ অভাৱত তেতিয়া আমাৰ এইখিনি আজিকালি আকৌ নতুন হেৰিবোৰতো আমাৰ এইফালে অহাই নাই ব্যৱস্থাটো অঁ সুবিধাটো বাকী বেলেগৰ ফালে আছে আমাৰ ইফালে হোৱা নাই নহ্ কেতিয়াকৈ হ'ব গম পোৱানি অঁ এনেই খবৰ কৰি চাবাচোন তুমি অঁ মোক অঁ মোক জনাবা কিন্তু দেই হ'লে তেতিয়াহে আকৌ মই বেলেগ অঁ সুবিধা হ'লে তেনেকুৱা এতিয়া এই পানীৰ কাৰণে খেতি চেতি কৰা নহৈছে আৰু মানে বেছিকৈ কম পৰিমাণে কৰি আছোঁ তাতে আকৌ বানপানী আছেই সঁচাকৈ দেই এই বানটোৰ পৰা কেতিয়ানো ৰক্ষা পাওঁ আৰু আপোনালোকৰ বোৱালেনি এইবাৰ অঁ কিমান ডুবিলে অঁ আমাৰ গোটেইখিনিয়ে ডুবিছিলে এতিয়া খালি ভা লাহে লাহে হেৰি হৈছে আৰু অঁ আকৌ আকৌ বানে গোটেইখিনি মাৰিলেই আকৌ ৰুব লাগিব যেন পাইছোঁ অঁ অঁ আমাৰ এই আমাৰ এই পিছফালৰ এৰিয়াটো চৰাইদেউ এৰিয়াটো গোটেইখিনি বানে গোটেই ধুৱাই নিলে আৰু

ইয়াৰ আগৰবাৰ বাৰু এতিয়া বাৰু বৰষুণটো নাই কিন্তু ইয়াৰ আগৰবাৰ মানে ইবাৰ ইটো ছিজনত কৰোঁতে গোটেইখিনি বানে ধুৱাই নিলে সঁচাকৈ নহ্ কি হ'ব বাৰু বৰষুণৰ দিনতে ইমান বৰষুণ তাৰপৰা এতিয়া আকৌ খৰাঙতো একদম একেবাৰে খৰাং

তাকে কি কৰা সোনকালে কৰিবাচোন ব্যৱস্থাটো এই হেৰি আমাৰ সেই নদী বান্ধটোৰ কাৰণে কথা পাতিছিলনি বাৰু তেনেকৈ এই পাতিবাচোন এই ওচৰতে হেৰিহঁতৰ লগত ৰঞ্জিত দাহঁতৰ লগত পাতিবাচোন অঁ পাতিলে জনাবা মোকো ক'বা তেতিয়া যদি কিবা আলোচনা কৰা মোকো মাতিবা দেই তেতিয়াহে ভালকৈ কিবা এটা আলোচনা কৰিলেহে হ'ব সবেই মিলি

বাকী এইবাৰ নতুন কি কি দিম বুলি ভাবিছা ধান নতুন ধান কি কি দিম বুলি ভাবিছা অঁ জহা দিবা নহ্ অঁ অঁ সেই পানীৰে পানীৰহে সমস্যাটো বৰ বেছিকৈ হৈছে দেই

পাৰ খৰাঙৰ দিনত আকৌ একেবাৰে খৰাং

অঁ অঁ তাতে আমাৰ সেই হেৰি কি কয় এই এই নলখনাটো বাহিৰেও আৰু এই এতিয়া আকৌ হেৰি কি কয় টেংকি দি পানী দিম বুলি কৈছিলে যে কি হৈছে এইটো কথাটো অঁ যদি একেবাৰে বেছিকৈ মানে খৰাং হয় বা আমাৰ সেই ওচৰৰ সেই বাগানৰ পৰাই দিম বুলি কৈছে আৰু নহ'লেও আমি অলপ পইচা মিলাই মেলি অঁ অঁ অঁ নিজ নিজে ব্যৱস্থা কৰিব লাগিব তাতে তুমি তুমি কৰিবানে ল'বানে যদি আমি সকলোৱে ল'ম বুলি কয় তেতিয়া মাতিম আৰু গাড়ীখন হেৰি টেংকিকেইটা অঁ খালি পইচা অলপ ভৰিব লাগিব আৰু দেই বৰ বেছি লাভ নহ'লেও ইমান টকা পইচা খৰচ কৰি লাভ নহ'লেও মূলটো থাকিবগৈ অঁ তাকে এইবাৰ হেৰিয়াত ৰোওতে মেলোঁতেও বহুত গ'ল পইচা ৰোৱা সময়ত আকৌ নাছিলে নহয় আকৌ হেৰি পানী কেনেকুৱা নাটনি এইবাৰ ৰোৱা সময়ত তোমালোকৰ সেইফালে ভাল আকৌ তোমালোকৰ নৈখন নাই জানো ওচৰতে অঁ আমাৰ এইফালে আকৌ দেখিছানে এই নলকেইটা নহ'লে নায়েচোন অঁ অঁ এইকেইটাও আছে এই নলা ব্যৱস্থাকেইটা আছে যদিও বৰ বেছি সুবিধাজনক নহয় তাৰমানে কেতিয়াবা পানী দিয়ে কেতিয়াবা নিদিয়ে আমাৰ সেই ওচৰৰ মানুহ কিজনী মানুহকেইগৰাকী মানে লগ হৈ মানে কৰোঁ আৰু আকৌ এপ্লিকেশ্যন দিবলগীয়া হয় অফিচত গৈ ৱাটাৰ ছাপ্লাই অফিচত গৈ অঁ বৰ সমস্যা অঁ তোমালোকৰ নৈ চা নৈ কাষটো কৰিব পাৰা নহয় নহ্ এইবোৰ ইবোৰ অঁ অঁ খালি ধানৰ কাৰণেহে প্ৰব্লেম হয় নহ্ ধানৰ দিনত আকৌ হেৰি হৈ যায় নহয় বাঢ়িলে পানী বেছিকৈ বাঢ়ে নহ্ অঁ বাঢ়িলে একদম বাঢ়ি যায় অঁ অঁ কি ক'বা আৰু আমি দুখীয়া খেতিয়ক কেনেকেই চলিব লাগিব

সঁচাকৈ পায় বাকী আৰু কি কৰিম বুলি ভাবিছা মাটি মাটিকে মাটি বঢ়াবানে কি অহা বছৰকৈ অঁ অঁ অঁ অঁ তুমি আধিও কৰা চাগে নহয় অঁ আধি ল'লেও আধি ল'লেও আধি ল'লেও বৰ সমস্যা নহ্ লোকৰ মাটি আকৌ লোকৰ মাটি লৈ পেলাই অঁ লোকৰ মাটি লৈ পেলাই যদি আকৌ খেতি ভাল নহয় নহ্ পানীৰ কাৰণে

অঁ খৰচ পইচা খৰচে আৰু লাভটো কম থাকে যোৱাবাৰ মোৰ একেবাৰে মুলে মুলে থাকিলেগৈ বুইছা এই পানীৰ কাৰণে পানীচোন ইবাৰচোন পানী বৰষুণো নাই পানীও নাই

তাকেহে কি কৰা যায় এতিয়া বৰ সমস্যা হৈছে তোমালোকৰ এইটো হেৰিটো হেৰিটো কি কয় এইটো হেৰিটো পৰা পানী আহেনে নলটো পৰা পানী আহেনে সেইটোৱে খুলি দিব পৰা গ'লহেঁতেননি বাৰু পথাৰত আমাৰ ঘৰত ৰাস্তা কাষত যে আছে নলটো সেইটোৱে ব্যৱস্থা কৰিম বুইছা যদি আমাৰ ইফালেও টেংকিও যদি নহয়গৈ নহয় তেতিয়া আমি সেই তোমালোকৰ সেই বাৰীৰ কাষেদি নল খান্দি দিম নহ'লে নে কি কোৱা অসুবিধা হ'বনি আকৌ তোমালোকৰ অঁ এনেকৈ কেঁচাকৈ হ'লেও মানে এনেকৈ দকৈ নল মানুহ লগাই নল খন্দুৱাই দিম

অঁ অকণমান পানী কমকৈ ব্যৱহাৰ কৰিবা যেনিবা তোমালোকে নহ্ প্ৰথমতে তোমালোকৰ পথাৰতে পাব বাৰু তোমালোকৰ ঘৰৰ কাষেদি নল খান্দিলে তাৰপাছতহে আমাৰ সেইখিনিলৈ যাবগৈ মোৰ আকৌ তোমালোকৰ তাতহে বেছিকৈ আছে হেৰি মাটি তোমালোকৰ মাটিখিনিৰ ওচৰতহে আছে সেই তোমালোকৰখিনি পাই পেলায়ে মোৰ মাটিখিনি পাবগৈ আৰু

এইবাৰ এইবাৰ মই সেইটোকে কৰিম বুলি ভাবিছোঁ আৰু যদি তেনেকৈও নহয় মানে প্ৰথমতে যদি হেৰি কৰা সময়ত চহো চহোৱাৰ সময়ত চহোৱাৰ সময়ত মানে এই হেৰি কি কয় নলবোৰ খুলি দিবলৈ ক'ম আৰু আমাৰ সেই ওচৰৰে নহয় তেওঁ মানুহজন বাকী সেই সহকৰ্মীসকলেকো ক'ম আৰু খুলি দিব অলপ সহায় কৰিবলৈ দেখিছে আৰু আমি ক্ষুদ্ৰ খেতিয়ক

আমি গোটেইকেইজনে আলোচনা কৰিম নহ'লে লগ হৈ নহ্ নে কি কোৱা অঁ অঁ অঁ অঁ লগ পাই আলোচনা কৰি ল'ম তেতিয়াহে ভালকৈ কথাটো আৰু সেই বাকীকেইজনকো মাতিব লাগিব আমাৰ মাটিত লাগি থকাকেইজন তুমি সেই আ তুমি সেই তোমালোকৰ সেই ওচৰৰকেইজনক ক'বাচোন দেই পানীৰ কথাটো আলোচনা কৰিবলৈ আহিব যে

অঁ আৰু সেই অঁ সেই বানৰ কাৰণেও ইবাৰকৈ বান অহাৰ আগতে যাতে আমি সেইবোৰ বান্ধবোৰ ভালকৈ দিব পাৰোঁ তাৰ কাৰণেও সেইবোৰ বাঁহ বাঁহ বাৰু ময়ে দিম বাৰু বাঁহ দৰকাৰ হ'লে ক'বা মোক ময়ে দিম খালি আমাৰ বান্ধটো যাতে হৈ যায় আৰু তেতিয়া পানীয়ে একো হেৰি কৰিব নোৱাৰিব অনিষ্ট কৰিব নোৱাৰিব আমি বান অহাৰ আগতে আগতীয়াকৈ ৰেডি হৈ থাকিব লাগিব নহয় নহ'লে বান আহিলে আৰু ৰক্ষা নাই তেনে আগ আগতীয়াকৈ অঁ অঁ সেয়াই অঁ অঁ অঁ এতিয়া পানীটো সবকে লাগে নহ্ সবকে লাগে এতিয়া সবেই কৰিব লাগিব হাতে পাতে সেইটোৱে কৰা যাওক নহ'লে আমি হেৰিটো কি কয় আলোচনা কৰো এদিন নহ্ অঁ অঁ বাৰু অঁ অঁ ঠিক আছে অঁ অঁ মই জনাম বাৰু ঠিক আছে অঁ হ'ব তেনেহ'লে নহ্ পিছত আকৌ কথা পাতিম অঁ হ'ব দিয়া অঁ অঁ